ভ্ৰমণৰ সময়ত মই বেছিকৈ ব্যৱহাৰ কৰা পৰিবহণৰ মাধ্যমসমূহৰ ভিতৰত হৈছে বাছ চাৰিচুকীয়া বাহন দুচকীয়া বাহন আৰু বিশেষকৈ ৰেলগাড়ী এবাৰ মই যিহেতু আমি ৰেলগাড়ী এখ এবাৰ মই ৰেলগাড়ীত যোৱাৰ সময়ত মোৰ যিটো বেগত সকলো নথি পত্ৰ থাকে সেই বেগটো এবাৰ ট্ৰেইনখনৰ পৰা এজন চুৰে লৈ গৈছিল যাৰ ফলত ট্ৰেইনত যোৱাৰ গোটেই অভিজ্ঞতাই মোৰ বাবে খুবেই দুখজনক আৰু বেয়া লগা আছিল সেয়েহে ট্ৰেইনত যোৱাটো মই বেছিকৈ আজিকালি নাভাবোঁ বাছত যোৱাটোৱেই বেছি সুবিধাজনক বুলি আৰু সুবিধাজনক বুলি ভাবোঁ বাছ যিহেতু বাছত কম সংখ্যক মানুহৰ আগমন ঘটে যাৰ সেয়েহে আমি নিজৰ নথি পত্ৰসমূহ নিজৰ লগত ভালদৰে ৰাখি যাব পাৰোঁ